হেল্ল' যোগেন আমাৰ কিটচেনত কিবা এটা হৈছে নি ধোঁৱা ৰকম লাগিছে মই ক্লাছতে আছিলোঁ চোৱাচোন ধুৱাইছে শ্বৰ্ট চাৰ্কিট হ'ব পাৰে যদি হৈছে মোক কথাটো ক'বা মই বিদ্যুৎ বিভাগলৈ ফোন কৰিম লাইনটো কাটি দিব লাগিব চাই মেলি যাব আৰু সিহঁতে হ'ব বাৰু মই ফোন কৰি আছোঁ হেল্ল' ইলেক্ট্ৰিচিটি হয়নে বাৰু ইলেক্টিচিটি অফিচ গোলাঘাট অঁ মই বকিয়াল হাইস্কুলৰ পৰা কৈছোঁ আমাৰ ইয়াত চৰ্ট চাৰ্কিট হৈছে নেকি অলপ লাইনে প্ৰব্লেম দিছে ধোঁৱাইছে গোটেই ৱাৰ দুডাল জ্বলি গৈছে গতিকে আমাৰ ছাইডটো কাটি দিব পাৰিব নেকি বিদ্যুৎ যোগানটো আপোনালোকে চাই মেলি কি অসুবিধা হৈছে সেইখিনি ঠিক ঠাক কৰি দিয়াৰ ব্যৱস্থা কৰিব পাৰিব নেকি কাৰণ ৰাজহুৱা অনুষ্ঠান আমিতো আৰু অন্য মানুহ ইয়াত নাই আপোনালোকে কাইণ্ডলি আহি আমাক এইটো সহায় কৰি দিয়ক আৰু আমাক সহায় কৰাৰ লগতে ল'ৰা ছোৱালীখিনিকো আপোনালোকে সহায় কৰা হ'ব এতিয়া বৰ্তমান পানীয়ে নাই পানী নথকাততো বহুত অসুবিধা আমাৰ ল'ৰা ছোৱালী বহুত বেছি সদায় মিড ডে' মিল খুৱাব লাগে পানীটো আমাক যথেষ্ট পৰিমাণে লাগে মটৰ নচলিলেতো আমি পানী উঠাই পেলাই এই ল'ৰা ছোৱালীখিনিক আমি সা সুবিধা দিব নোৱাৰিম তাৰ বাদেও বাথৰুমবিলাকতো মানে গোন্ধ ওলাব গতিকে আপোনালোকে কাইণ্ডলি আজিৰ ভিতৰতে কামটো কৰক আমি তেতিয়া ভাল পাম মই হেড ছাৰক কথাটো কৈছোঁৱেই আকৌ ক'ম কিবা যদি লিখি দিব লাগে আমি এপ্লিকেশ্যন কৰিব লাগে এছ ডি অ' লৈ বা ইঞ্জিনিয়াৰলৈ কাক কৰিব লাগিব বাৰু আপুনি যদি মোক ভালকৈ বুজাই দিয়ে আমি কৰিব পাৰিম এক্সিকুটিভ ইঞ্জিনাৰ হ'ব বাৰু আমি সেইখিনি স্কুলৰ পেডতে দি দিলেই হ'ব এছ আই চহী কৰিলে পিছত হ'ব আৰু তলত অঁ হ'ব বাৰু সেইখিনি কাম আমি কৰি দিম আপুনি এইটো নকৰা আগতে আহক আপোনাৰ হাততে দি পঠিয়াম এপ্লিকেশ্যনখন হ'ব দিয়ক আহক